এক জানুৱাৰী দুহেজাৰ বিছ দুই জানুৱাৰী দুহেজাৰ বিছ তিনি জানুৱাৰী দুহেজাৰ বিছ চাৰি জানুৱাৰী দুহেজাৰ বিছ পাঁচ জানুৱাৰী দুহেজাৰ বিছ